আপোনালোকৰ তাত মই এটা অলপ দেৰি আগতে এটা মই মোৰ এটা সামগ্ৰী আনিবৰ বাবে এই মানে খাদ্য সামগ্ৰী আনিবৰ বাবে আপোনালোকৰ ৰেষ্টুৰেণ্টত মই ফোন কৰি পেলাই এতিয়া এঘণ্টাৰ আগতে আপোনালোকক এটা নিৰ্দেশনা দিছিলোঁ যে মোক এই ম'ম' অলপ লাগে বুলি ম'ম' দুই প্লেট প্লেটৰ মই অৰ্ডাৰ দিছিলোঁ কিন্তু ইতিমধ্যে সেই অৰ্ডাৰটো আচলতে এই মই যিটো প্ৰথমতে আপোনালোকক এটা মোক দিয়া মোক ডেলিভাৰী দিয়াৰ ঠিকনা দিছিলোঁ এতিয়া সেই ঠিকনাটো মই সলনি কৰিব লাগিব অলপ দেৰিৰ আগতে মই দিছিলোঁ ধৰক ঢেকীয়াল চাৰিআলি বুলি দিছিলোঁ ঢেকীয়াল চাৰিআলি চাৰিআলিৰ ওচৰতে গোলাঘাট জিলাৰ ঢেকীয়াল চাৰিআলিৰ ওচৰতে আপোনালোক যিহেতু গোলাঘাটৰপৰা আহিব আৰু মই দিছিলোঁ কিন্তু এতিয়া মই ইতিমধ্যে ঢেকীয়াল চাৰিআলিৰপৰা মই ঘৰমোৱা হ'লোঁ মোৰ ঘৰ বেতিয়নী কাকতি গাঁৱত গতিকে মই এতিয়া বিচাৰিম আপোনালোকৰ ডেলিভাৰী যিজন ল'ৰা আছে বা বয় আছে সেই ডেলিভাৰী বয়জনে যাতে মোক বস্তুটো মোৰ নিজৰ জেগাত দিয়েহি আৰু মই বিচাৰিম যে মোৰ নিজৰ নতুন ঠিকনাটো আপুনি নোট কৰি লওক নতুন ঠিকনাটো হ'ল মানে পূৰ্বতে দিয়া ঠিকনাটো আপুনি সলনি কৰক আৰু সেইটো সলনি কৰি আপুনি মোৰ ঠিকনাটো নতুনকৈ লিখি লওক ঢেকীয়াল চাৰিআলিৰ ঠাইত লিখক বেতিয়নী কাকতি গাঁও আৰু ডাকঘৰ চাৰিআলি সমীপত বেতিয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে মোৰ ঘৰ আৰু মোৰ নামটো ঋতুৰাজ ফুকন আৰু আপোনালোকে এই ঠিকনাত আৰু মোৰ ফোন নাম্বাৰটো আপোনালোকক পূৰ্বতে দিয়াই আছিলে তথাপি আকৌ কৈ দিছোঁ মই ফোন নাম্বাৰটো হ'ল ডাবুল এইট ছেভেন ছিক্স ছেভেন এইট ছিক্স নাইন নাইন ফ'ৰ আঠ আঠ

ছয় সাত আঠ ছয় ন ন চাৰি এই ফোন নাম্বাৰটোৰ মোক যোগাযোগ কৰিব মই অকণমান আগবাঢ়ি আহি হ'লেও মূল পথৰপৰা আপোনালোকৰপৰা এই ডেলিভাৰীটো মই সংগ্ৰহ কৰিম